হেৰি নহয় জয়সাগৰ পুখুৰীৰ পাৰত ফুৰিবলৈ যাম বুলি কৈছিলা নহয় যাবা নেকি অঁ এই আবেলি ফুৰিব যাম মানে খোজকাঢ়িব যাম ওলাই আহিবা আবে এই এতিয়া চাৰে তিনিটা হৈছে চাৰে চাৰিটামান বজাত ওলাই আহিবা আবেলি সময়ত তাত পৰি থকা ভিন্ন চৰাইবিলাক চাই বৰ ভাল লাগে অঁ অঁ এতিয়া মানে কি হ'ল তাত পুখুৰীটো অলপ চাফ চিকুণো কৰিছে যে তাৰ পৰিৱেশটো বেছি সুন্দৰ হৈ পৰিছে তাৰমানে অঁ অঁ আহিবা আৰু লগৰ কোনোবা আছে নি লৈ আহিবা

সেইবিলাকৰ বিষয়ে কৈও ভাল লাগে নিজৰ ঠাই যেতিয়া অঁ অঁ আহিবা লগ পাম অঁ হ'ব দিয়া ৰাখিছোঁ